হেল্ল' অঁ কি খবৰ তোৰ অঁ ক'ত আছ কিবা কৰি আছ নেকি অঁ ক অঁ ক ক মোৰ ভালেই ক এই চলিছে ভালেই চলিছে তোৰ ভালেই চলিছে নে অঁ অঁ কচোন কেলেই ফোন কৰিলি হেঁ অঁ একজামো পালেহি বাৰু পঢ়িব লাগিছিলে নাই নাই একোৱেই হোৱা নাই পঢ়া শুনা একোৱেই হোৱা নাই তেনেকুৱাই ভাবিছোঁ কি বা হয় এতিয়া ভালা

অঁ পেপাৰটো টানেই মইটো কিতাপেই চোৱা নাই কি হ'ব ভগৱানেহে জানে কিতাপ নাই নহয় মোৰ তোৰ আছে হয় নেকি তোৰো নাই নেকি কিতাপ অঁ কি কৰা যায় এতিয়া অঁ পাৰিলোহেতেন বাৰু কি কৰ এতিয়া যাব যা যাব লাগিব এতিয়া দছটা এঘাৰটামান বজাত ওলাই আহিব পাৰিবিনি তই অঁ তেতিয়াহ'লে তই সেইটো টাইমতে মোক ফোন কৰি দিবিচোন আগে আগে তেতিয়া লগে ভাগে লগতে যাম তই আহিবি এইফালৰপৰা আহিবি যাম দে মোৰ মোৰ একোৱেই নাই ইংলিছ কিতাপেই নাই মোৰ অঁ তোৰ তোৰ দুখন বাৰু মই লৈ ল'ম একো কথা নাই বাকী কিন্তু একো নাই মোৰ আনিব লাগিব গোটেইকিটাই লৈ আহিম যি যি পাওঁ দে দে ঠিক আছে বাৰু